ঊনৈছ ডিচেম্বৰ দুহেজাৰ দহ ষোল্ল নৱেম্বৰ দুহেজাৰ আঠ ঊনত্ৰিছ মাৰ্চ দুহেজাৰ বিছ বিছ ফেব্ৰুৱাৰী দুহেজাৰ চৈধ্য পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ পঁচিছ অক্টোবৰ দুহেজাৰ সোতৰ জুলাই ঊনৈছশ সত্তৰ